হেল্ল' বাইদেউ কি কৰিছে অঁ অঁ বিহু পাইছেহি নহয় কিবা তাঁত চাত লগাইছে নেকি

অঁ অঁ অঁ সেই আকৌ

অঁ অঁ পকুৱ সূতাৰ গামোচা দুটা ছাইডে ফুল বাচি কিনি নহলে এনেকুৱা এই বিহুৱানবিলাকো বিহুৱানটো লগাবলে খালি টাইম লাগিব আৰু কলচোন পাঁচতে অঁ অঁ সেইটো হয় বাৰু বিহুুৱানখনত লগালে আকৌ গোটেইখনতে ফুল বাচিব লিব নহয় অঁ সেই তাকে মই আপোনাক ফোন কৰোঁ বোল লগাইছে নেকি বিয়ে ফোন কৰিছোঁ ব চাদৰ লগাইছিলে ন শেষ কৰিলে নেকি অঁ পকোৱা অঁ অঁ পকোৱা সূতাই লগাইছিলে অঁ অঁ মই এই মাজতে কাপোৰ দুযোৰলো লগালোঁ এ ঊলৰ এই ববলে দিছিলে ক এই ৰঙা এযোৰ আছিলে কলাৰ এযোৰ আছিলে এই ওচৰ বাইদেউজনীয়ে বব দিছিলে মানে তেওঁক লাগে বুলি কৈছিলে ক' সেই তেনেকে হ'লো সেৰি কিছু যে আপোনাৰ হেৰি কিমান ল'লো বাৰু চব মিলাই মেলি আপোনাৰ দুহেজাকে ল'লোগ' অঁ মানে তেওঁ তেওঁলোকে হেৰি অঁ সূতাখিনি আনি দিলে বাৰু বৈ মেলি কাটি হেৰি কৰি দিয়াৰ কাৰণেহে কোনবৰ লাগি থাকিব লাগে নহয় আৰু আৰু মানে এতিয়া লগাবৰ কাৰণে নেকি এতিয়া অঁ সেইটোৱে গামোচাখিনিত লগালে ভাল হ'ব গামোচা আৰু ৰুঙাল মই তাকে ভাবিছোঁ গামোচাকে লগাই দিওঁ নকি ষাঠিতৰখন মমান অঁ অঁ সেই ৰুমাল মই লগালোঁ বাৰু হেৰি ফটোখন লগাইছিলোঁ অঁ নাই অঁ সেই আ ক' এতিয়া সেই ৰুমালখিনি শেষ হ'ব হ'ল যে মই তাকে বোলো লগাব নেকি আপুনি বুলি সেই চাদৰ লগাইছিলে যে মই তাকে আপোনাৰ শেষ হ'ললে নাই হোৱা বুলিয় অ' নহ'লেতো আপোননিাক লগাবলৈ দিগদাৰ হ'ব ন অঁ অঁ অঁ অঁ সেই গ' বিহু চপাইছেহি ন এতিয়া গামোচাবিলাকো দৰকাৰ হয় নিজৰ হ'লেও দৰকাৰ হয় এনেকে আমি বেলেগক বেলেগক মানে কি আৰু এই বাইদেউগাকে কৈছিলে মানে গামচা অলপ বিহুৰ আগত যদি দিব পাৰা বুলি এই অঁ এই তাঁতশালৰ সেই এই দোকানখন যে আছে যে সেই বাইদেউগৰাকীয়ে কৈছিলে কও তেনেকে অঁ সেই বুলিয় মই বোলো নিজৰ কাৰণেও লাগে আৰু যদি তাত বিচাৰিছে মানে কৈছে আৰু সেই তেনেকে বোলো সহকে অলপ লগাই দিলে মানে আ অকলে দিগদাৰ হয় ন ফুলটোহাত বাচিবৰ কাৰণে ইমানখিনি ফুল বাচিবৰ কাৰণে ম বোলেো সেই তেনেকে আপুনিও বোলো লগাই থাকে দুয়োজনীয়ে বোলো লগাওঁ নেকে ওচৰে হ'ব তাতে অঁ অঁ সেয় ক বতৰটো চাই ল'ব লাগিব অঁ সেই তাকে ভাবিছোঁ মই আপোনাক কৈ লৈছোঁ মানে কাইলে পঢ়িলৰ ভিতৰত যদি বতৰটো অকণমান ভাল কৰি দিয়ে লগাই দিিনো কম ইমান বেছিও নলা সেই হয় ষাঠিখন মানে লগাও নহ'লে ষাঠিওঠৰখন মানে সেই বাইদে কৈছিলে মানে হেৰি দুটা চাইডে ফুল কৰাোৱা মানে দুইটা ছাইডে আগত মানে ফুল থাকিব এ তে নকি আ অঁ সেইটোৱে এটা ছাইডে এটা আগত দিলেও হ'ব বাৰু কিন্তু তেওঁলোকে কৈছিলে মানে সেই দুটা আগত লাগে বুলি কৈছিলে মানে অঁ অঁ সেই আমাৰখিনি বাাৰু নিজৰখিনি এটা ছাইডে ফুল দিলেও হ'ব কিানে তেওঁ কৈছিলে হ

হা হাঁ সূতা যে মোৰ আছে অলপ কিন্তু সেই আচুখিনিৰ কাৰণে আনিব লাগিব মানে ৰঙা আচো মানে মোৰ তেনেকুৱা নাই মানে ত মানে সেই আছিলে সেইখিনি বৈ দিয়া হ'ল যে ৰুমালতো মানে সেই ৰঙা আচু দি কিনে বৈছোঁ মানে ছাইড আচুখিনি সেই সেনেকে কম হৈ থাকিলে কমকে আছে বাৰু তিনি নছ মমান আছে চাগে ইমান কম লাগিব নহয় তাত কাৰণ ষাঠিখনমান লগালৈতো কমেও লাগিব ন অঁ তেনেকে মই আপোনালোকৰ অঁ সেই তেনেকে মই আপোনাক বোল ফোনটো কৰোঁ বোলো যদি লগাওঁ আজি মানে সূতাখিনিওতো আনিব লাগিব আকৌ অবিন কৰিব লাগিব অবিন কৰি মেলি আকৌতো সেনেকে সময়টোতো লাগিব ন ষঠিশ টকাখনৰ কাৰণেেতো ভালে মান লাগিব তাকে বোলো সেই আপোনাক ফোন কৰোঁ আজি ফোন কৰি কিনি বোলো কেনেকে কেইখন লগালে ভাল হ'ব আপুনি এনেকেইখনমান লগাম বুলি ভাবিছে মানে পাৰিম ন উলিয়াবলে াঠিখন মান লগালে মানে উলিয়াবলেি

বিহলে নাই বাৰু কিন্তু হ'লেও মানে পঞ্চাছখনমানান হ'লেও মানে চল্ি পঞ্চাছখন মানুহও যদি ওলাই যায় মানে বিহু লাগে নহয় সেইখিনি পিছত হ'লেও মানে বিহুতেই লাগিব বুলি কথা নাই বিহু পিছত হ'লেওতো বিহুলৈকে মানুহে লৈে থাকেচোন অঁ মানে নহয় নহয় বিহু আগে আগে বুলি নহয় মানে মানহগৰাকীয়ে কৈছে যে বিহুনো মাটোচোন বিহু হৈয়ে থাকে তেওঁলোকাচোন লাগেই সেই তেনেকে মই সেই তেনেকে কওঁতে কৈছোঁ মানে বিহুুৰ আগতো ইমানকেইখন ময় সমজ নহ'ব ন মেম মোক কৈছিলে আশীখন দিব পাৰিবা নেকি বুলি মইতো আশীখন সেই তাকে ভাবিছঁই পিছোঁ াঠিখন মমান লগাই দওঁ মই তেতিয়া পঞ্চাছখনমান তেওঁ দি দিম আৰু সেইটো ব কাৰণ ইমানখিনি বিহু লাগে তেতিয়া তেওঁ ক'লে আৰু বিহু আজলৈকে মানে নহ'লে হ'ব বিহু পিছতো দি দিব পাৰিবা কাৰণ আমাৰ ইয়াততো দোকানততো বিচাৰেই থাকে ন মানুহে বুলি কৈছে আৰু বিহুতে লাগিব বুলি কথা নাই তেতিয়াহ'লে অঁ সেই বিহুনো অঁ সেই বিহু আগলৈকেনো ক'ত ন এতিয়া আজিচোন কেই তাৰিখ হ'লে বিহু আগলৈকেনো ইমান কি নহ'ব লগাবলে আছেইচোন তেনেকে অঁ সেয় আৰু লগাই ল'লে মানে বাৰু ভিতৰতে ভিতৰতে হাল চাল আছে ভিতৰতে ব'ব পাৰিম একত কথা নাই কিন্তু অ লগাবলে হ'লেহে সেই অকমান দিগদাৰ হয় ন ঠাইকণো লাগে যে বৰষুণ বতৰত লগালে ক'ত ন আৰু পৰশিলালেকে কৰিলে নহ'বই চাগে কাইলে মই ভাবিছিলোঁ আজিয়ে যোৱা কথা আজিিতো এতিয়া বাৰু কি হয় চাই ল নহ'লেও কাইলে মানে যাবই লাগিব তেতিয়াহে আমাৰ সেই তেতিয়ালৈকে হ'ব মানে আ বিহু বিহু কৈ কিনে কামো থাকিব যে ব তাত ব'বলে সমহ পাম বা নাপাম সেই তেনেকোকে কথা আছে মানে মই ভাবিছোঁ কি আপোনাৰ সেই তাতো মানে নাই যদি মানে দুইজনেীয়ে ভাগ ভাগকে বয় দিম বুলি ভাবিছোঁ আৰু দুখনকে লগাই ল'ম মানে দুজনী আপোনাৰ যদি ষাঠিখন লগাওঁ মানে আপোনাৰ তে্ৰইছখন লাব মই তে্ৰইছশখন লম তেনেকে তেওঁ লগত কিমানকে দিয়ে তেওঁৰ লগত কথা পাতি ল'ম বাৰু অ সেইটো নেকে অঁ অঁ এতিয়া কাম থাকিব বাবোবিহুৰ ওচৰত মই সেই তাকে বলো এই বাইদেগৰাকীয়ে মোক পৰশি দিনাখননে ফোন কৰিলে মই কালি অলপ বিজি আছিলোঁ এনেকে আপোনাক ফোন কৰিব নোৱাৰিলোঁ অঁ সেই বুলিয় আহব মানে বিহু ইমান পিছলেও নহয় মানে বিহুুৰ এইকেইদিনত মাজলে আৰু পঁচিছ ত্ৰিছ তাৰিখৰ ভিতৰলৈকে অঁ সেইকেইদিনতে মানে হ'লেও হ'ব বুলি ক'লে আৰু বাইদে মানে তেতিয়ালৈকেেতো মানহ থাকে ন বিচাৰে দোকানত বস্তু বিচাৰি

তেওঁ কৈছে আৰু তেনেকে ক' বোলো হ'ব বাৰু মই আপোনাক জনাই আছোঁ বুলি ক'লোঁ আৰু অঁ সেইটো মানে লগাই ল'লে পিছৰখিনিৰ বাাৰ ঠিকে হ'ব আপোনাৰ ভিতৰতে হাল মোৰো ভিতৰতে এনেকে বৈ থাকিব পাৰিম কিন্তু লগাই লোৱাটোহে অঁ ঠিক আছে তেতিয়াহ'লে মই কাইলে আপোনাক ফোন কৰিম আপুনি ওলাই আহিব বজাৰলে সূতাখিনি আনিমগে কিমান কি লাগে ঠিক আছে দিয়ক